আজিকালি আমাৰ গাঁৱত প্ৰায় আমাৰ নিত্য প্ৰয়োজনীয় সকলোখিনি বস্তুৱে আমি পাওঁ আগতে গাঁৱত কিছুমান বস্তু পোৱা নগৈছিল তাৰকাৰণে আমি টাউনলৈ যাবলগীয়া হৈছিল কিন্তু এতিয়া সময় সলনি হ'ল এতিয়া আমি প্ৰায়খিনি বস্তুৱেই আমি গাঁৱতেই পাওঁ আমি ঘৰত ব্যৱহাৰ কৰা বস্তুৰ পৰা ফেন লাইটৰ পৰা আদি কৰি আমি সকলোখিনি বস্তুৱে পাওঁ আমি পিন্ধা কাপোৰ চেন্দেল সেইখিনিও আমি গাঁৱতে পাওঁ গাঁৱত বহুত গেলামালৰ দোকানো আছে আমি চাউল দাইল আটাৰ পৰা আৰম্ভ কৰি সকলোখিনি খোৱা বস্তু আমি গাঁৱতে পাওঁ ফল মূলৰ দোকানো গাঁৱতেই আছে শাক পাচলিৰ দোকানো হৈছে গাঁৱতে মাছ মাংসৰ দোকানো হৈছে গাঁৱতে গাড়ী মটৰ ভাল কৰাৰ দোকানো গাঁৱতেই আছে আমাৰ ব্যৱহাৰ কৰা টিউবৱেল আদিও আমি গাঁৱতেই কিনিবলৈ পাওঁ বাচন বৰ্তনো আমি গাঁৱতে কিনিবলৈ পাওঁ লগতে এতিয়া হোটেল মিঠাই দোকান আদিও হৈছে এতিয়া একোখিনি বস্তুৰেই অভাৱ নাইকিয়া হৈছে এতিয়া আমি সাধাৰণ বস্তুৰ কাৰণে আমি টাউনলৈ ঢাপলি নেমেলাকেই হয় আমি গাঁৱতে সকলোখিনি বস্তু পাইছোঁ মানুহখিনিও ব্যৱসায় আৰম্ভ কৰিছে সকলোখিনি মানুহে দোকান পোহাৰ দিবলৈ আৰম্ভ কৰিছে আনকি আমি মোবাইল ফোন এটাও আমি যদি কিনিবলৈ বিচাৰোঁ আমি গাঁৱতেই কিনিব পৰা হৈছোঁ যদি ফোনটো বেয়া হৈছে আমি তাক বনাবলৈও আমাৰ গাঁৱতেই দোকান আছে আমাৰ গাঁৱৰ ল'ৰাবিলাক ওলাই আহিছে তেওঁলোকে সেই কামবোৰ কৰিছে তেওঁলোকে বিভিন্ন ধৰণৰ ব্যৱসায় কৰিবলৈ আগবাঢ়ি আহিছে তেওঁলোকে হাতে কামে লাগি গাঁওখন আমাৰ উন্নতো কৰিছে আৰু বিভিন্ন ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠান আমাৰ গাঁৱত গঢ় লৈ উঠিছে